অসমৰ পৰি পৰম্পৰাগত পৰিবহণৰ মাধ্যমবোৰ হৈছে ঘোঁৰাগাড়ী হাতী উপহাতী হাতী আদি বিভিন্ন ধৰণৰ জীৱ জন্তুক পৰিবহণৰ মাধ্যম হিচাপে ভবা হৈছিল অৱশ্যে ৰথৰো প্ৰচলন আছিল অসমত যেতিয়া ৰজা মহাৰজাৰ দিনত শাসনকালত অসমৰ এই পৰিবহণ মাধ্যমসমূহো সময়ৰ লগে লগে পৰিৱৰ্তন হৈছে যেতিয়া ৰেলৰ প্ৰচলন হ'ল তাৰপাছত বাছ আৰু ইত্যাদি সৰু সৰু গাড়ীসমূহৰ প্ৰচলন হোৱাৰ পাছত পুৰণি যিবোৰ পৰিবহণ মাধ্যম সেইবোৰ ক্ৰমান্বয়ে সলনি হ'বলৈ ধৰিলে পুৰণি পৰিবহণ মাধ্যমসমূহক ভবা হৈছিল যে সেইবোৰ ইমান খৰখেত খৰকত খৰতকীয়া নহয় আৰু লগতে খু আমি খুব লাহে লাহে হে এই পৰিবহণসমূহ ব্যৱহাৰ কৰি পাৰি আৰু মুখ্য সমস্যাটো হৈছে আছিল যে জীৱন জীৱ জন্তুৰ ওপৰত হাৰা শাস্তি কৰা যেন পোৱা যায় যিহেতু তেওঁলোকক পৰিবহণ মাধ্যম হিচাপে ব্যৱহাৰ কৰিলে তেওঁলোকে যথেষ্টখিনি কষ্টৰ সন্মুখীন হয় গতিকে ৰেলৰ প্ৰচলন বাছ ৰেল আদি্ৰ প্ৰচলনৰ পাছত লাহে লাহে মানুহসমূহ সেইসমূহৰ প্ৰতি আকৰ্ষিত হ'ল যিহেতু খুব কম সময়তেই তেওঁলোকে এইসমূহ পৰিবহণৰ উপভোগ কৰিব পাৰে গতিকে মানুহে চাইকেল বাছ গাড়ী ৰেল আদি বিভিন্ন পৰিবহণসমূহৰ মাধ্যমসমূহৰ কাষ চাপে আৰু এইসমূহ ব্যৱহাৰ কৰিবলৈ আগবাঢ়ে গতিকে আমি ক'ব লাগিব যে পৰিবহণ মাধ্যমসমূহ পৌৰাণিক দিনৰ পৰা বৰ্তমান দিনলৈ যথেষ্টখিনি সমনি হোৱা দেখা গৈছে আৰু এই সলনি হোৱা পৰিবহণৰ মাধ্যমসমূহে মানুহৰ সময় সময় বহুখিনি নষ্ট হোৱাৰ পৰা বচায় বচায় লগতে খুব কম সময়তে মানুহে এঠাৰ পৰা আন ঠাইলৈ সহজে যাব পৰা হৈছে